মই বান' ৰেচিপি গেলান মই ফোনেদি কৈ দিওঁ এনেকৈ এনে কৰবি যে ৰাঙালাওৰ পাতত মাছ দি মানে না আদা লহুৰ পিঁয়াজ এইখিনি মানে পিচি লৈ ৰাঙালাওৰ পাতত কেঁচা মাছখিনি মাছখিনি লেটু পেটু কৰি সেই ৰাঙালাওৰ পাতেদি মেই মেৰিয়াই তাতে পানীত মানে কেৰাহীত দিলে হ'ল এনেকৈ মই কৈ দিওঁ ফোনত কৈ দিওঁ আৰু কেতিয়াবা মই ভিডিঅ' বনাই মানে ফেচবুকত আপলোড কৰোঁ তেনে কেনে দি সিহঁতে বানে বানাই বানাই খাই বহুত ভাল পাইছে বহুতে কয় মোক আৰু মোৰ ঘৰত আহিলেও চুজি মানে হালোৱা মই ধুনীয়াকৈ বনাওঁ ক্ষীৰ বনাওঁ ক্ষীৰ খাইতো মানুহে মানে আকৌ মানে খোজে আৰু বোলে বাহঃ কি ধুনীয়া ক্ষীৰ খাইছোঁ আপুনি আৰু ক্ষীৰ ক্ষীৰ খুৱাবা লাগিব ঠিক সেনেকৈ মোক গাখীৰ পৰ্যন্ত দি পঠাই ক্ষীৰ বানে দিবা লাগে মই ক্ষীৰ বানে দিওঁ জন্মদিন চন্মদিন হ'লে মানুহৰ মই ক্ষীৰ বানাই দিওঁ মোক বানাব দেই আমাৰ ঘৰুৱা মানুহবিলাকৰো জন্মদিন হ'লে পায়স বানাব দেই পায়স গেলান মোৰ খুব ধুনীয়া হয় বহুতে খাই ভাল পায় তাৰপিছত মই লালমোহনো বানাওঁ লালমোহনৰ পেকেট আছে কিনবা পাই বাজাৰত সেইটো পেকেটটো লৈ আহি আমি লালমোহন বানাওঁ ঠিক সেনেকৈ মই ফেচবুকত আপলোড কৰোঁ তাৰে পৰা চাই আৰু মানুহে বনাই বনাই আৰু মোক কমেণ্ট কৰে খুব ধুনীয়া লাগিছে খুব ধুনীয়া হৈছে ইমান সোৱাদ হৈছে সেইবুলি কয় আৰু খুব ভাল পায় মই বনাই মানে মাংস মাংসৰপৰা আদি কৰি মাছ মাছক মাছ ভাপত দিয়া খুব ভাল পায় খাই আৰু মই বনাওঁ মানে তৰকা তৰকা মাহৰ তৰকা খুব ধুনীয়া বনাওঁ সেইবোৰ খাই মানুহে ভাল পায় এয়াই আৰু